গাঁৱৰ মানুহৰ স্বাস্থ্য চহৰৰ মানুহৰ স্বাস্থ্যতকৈ ভাল বা ভালে থাকে ইয়াৰ বহুতো কাৰণ আছে তাৰ ভিতৰত প্ৰধান কাৰণটো হ'ল গাঁৱৰ যিটো খাদ্য অভ্যাস চহৰৰ চহৰৰ খাদ্য অভ্যাসতকৈ কিছু পৃথক আমি এতিয়া সাধাৰণতে গাঁৱত শুই উঠি প্ৰাতঃতে উঠি আমি গা ধুই নিৰ্দিষ্ট কৰ্মত ব্যতি হওঁ আৰু আমাৰ যিটো খাদ্য এই ধৰি লওক পিঠাগুড়ি লাৰু বা ৰুটি চাহ একাপৰ লগত খালোঁ আৰু তাৰ আগত আমি ঠাণ্ডা পানী খালোঁ খাই পেলাই আমি নিজৰ নিজৰ কামত ব্ৰতি হওঁ আৰু আমাৰ ইয়াত দ্বিতীয় কথাটো হ'ল শব্দ প্ৰদূষণটো নাই যান জঁটৰ যিখিনি শব্দ বা কল কাৰখানাৰ যিখিনি শব্দ এই শব্দখিনিৰ পৰা আমি সাধাৰণতে মানে পৰিত্ৰাণত থাকোঁ আৰু তৃতীয় কথাটো হ'ল আমাৰ ইয়াৰ যিটো পৰিৱেশ গছ গছনিৰ পৰা ধৰি ইয়াত মানে ওখ ওখ অট্টালিকা নাই আৰু গছ গছনিৰ যিটো প্ৰাকৃতিক পৰিৱেশ সেই প্ৰাকৃতিক পৰিৱেশৰ যিটো বায়ু এই বায়ুটো মানে সংশোধিত বায়ু আৰু এই বায়ু সেৱন কৰিলে এই বায়ুত বেমাৰ বীজাণু ইমান নাহে বুলি মোৰ বিশ্বাস আৰু ইয়াত আমি গাঁৱত যিসকল মানুহে বাস কৰোঁ সেই সকলোবোৰ মানুহ আমি খাদ্যৰ প্ৰতিও সচেতন লগতে আমাৰ যিটো শোৱা নিদ্ৰা অৰ্থাৎ এই শোৱাটো আমি নিৰ্দিষ্ট সময়ত আমি শুওঁ আমি প্ৰায় ন বজাৰ লগে লগে খোৱা বোৱা কৰি দহ বজাৰ ভিতৰত আমি শুওঁ আৰু পুৱা আমি পাঁচ বজাতে উঠোঁ পাঁচ বজাত এইকাৰণেই উঠোঁ কৃষিৰ লগত জড়িতসকলে খেতি পথাৰলে যাব লাগে বা আন কৰ্মৰ লগত ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকল ব্যৱসায় বাণিজ্যত যাব লাগে এইদৰে আমাৰ মানে যিখিনি দৈনন্দিন কৰ্ম পশুপালনৰ লগত জড়িতসকলে পশুপালনৰ কাৰণে পশুৰ কাৰণে খাদ্য সংগ্ৰহত যাব লাগে বা পশুক পথাৰলে লৈ যাব লাগে এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ কাম থাকে আৰু সেই কামখিনিত আমি ব্যস্ত হৈ থাকোঁ তাৰ ওপৰি পথাৰৰ যিটো বায়ু পথাৰৰ বায়ুটো বিশুদ্ধ পায় যিহেতু তাত গছ লটিকা থাকে আৰু গছে সদায় মানে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ সংগ্ৰহ কৰি ৰাখে সেয়েহে এই বিশুদ্ধ বায়ু সেৱন কৰি আৰু খাদ্য আমাৰ ইয়াৰ যিটো থলুৱা খাদ্য এই থলুৱা খাদ্যৰ লগত চহৰৰ খাদ্যৰ মিল নাই আমি সাধাৰণতে শুই উঠি গা পা ধুই দেহ পৰিষ্কাৰ কৰি যিখিনি খাদ্য আমি গ্ৰহণ কৰোঁ সেই খাদ্যৰ লগত এই চহৰীয়া যিটো খাদ্য সেইটো সম্পূৰ্ণ অমিল আৰু ইয়াত যিখিনি আমাৰ ঠাইতে উৎপাদন হোৱা যেনে পচলা কলডিল আপোনাৰ পোৰা কল এইবিলাক খাদ্যহে আমি অন্নৰ লগত গ্ৰহণ কৰোঁ কিন্তু চহৰত বিভিন্ন ধৰণৰ খাদ্য বিভিন্ন ধৰণৰ তেল বিভিন্ন ধৰণৰ আপোনাৰ মাংস মাছ বা তাৰ যিখিনি খাদ্যৰ লগত এই খাদ্য অমিল আৰু খাদ্যটো এটা স্বাস্থ্যৰ কাৰণে এটা মানে লাগতিয়াল দ্ৰব্য এই খাদ্যৰ লগত যিটো পাৰ্থক্য খাদ্য গ্ৰহণ কৰাৰ যিটো মানে পাৰ্থক্য এই পাৰ্থক্যটো চহৰীয়া মানুহৰ লগত আমাৰ মিল নাই আৰু সেয়েহে আমি বিভিন্ন সময়ত দেখোঁ চহৰীয়া মানুহৰ যিটো স্বাস্থ্য তাতকৈ গাঁৱৰ মানুহৰ স্বাস্থ্য সম্পূৰ্ণ পৃথক উদাহৰণস্বৰূপে মোৰ পিতৃৰ বৰ্তমান চৌৰাশী বছৰ বয়স হৈছে এই চৌৰাশী বছৰ আঠ মাহ বয়সতো মোৰ পিতৃয়ে মানে আপোনাৰ চচমা নোহোৱাকে আখৰ সৰু আখৰো পঢ়িব পাৰে আৰু কাণো ধুনীয়াকে কাণে কথা শুনে খোজকাঢ়ি নামঘৰলে যাব পৰা এটা অৱস্থাত আছে সেয়েহে মই ক'ব বিচাৰোঁ যে চহৰীয়া যিটো স্বাস্থ্য তাতকৈ গাঁৱৰ মানুহৰ স্বাস্থ্য উন্নত আৰু গাঁৱত আমি যিখিনি পৰিশ্ৰম কৰোঁ চহৰীয়া মানুহে সেইখিনি পৰিশ্ৰম নকৰে বা কৰিবও নোৱাৰে আমি এতিয়া শুই উঠি গৰু ঘাঁহ কাটোঁ ঘাঁহ কাটি আহি গা পা ধুই খৰি ফালোঁ খৰি ফালি তাৰপিছত আকৌ এই গৰুক ঘাঁহ পানী দিওঁ বা বিভিন্ন ধৰণৰ আমি কৰ্মত ব্যস্ত হৈ থাকোঁ কিন্তু চহৰীয়া মানুহে নিৰ্দিষ্ট এটা কাম বা তেওঁলোকে ব্যৱসায় কৰিলে ব্যৱসায় কৰিলে অফিচলে গ'লে অফিচলে গ'ল গৈ আৰু গ'ল আহিল আৰু আমি যথেষ্ট খোজকাঢ়িব লাগে এতিয়া কৃষি কৰ্মৰ লগত আমি জড়িতসকলে হাল বাওঁ হাল বাওঁতে আমাৰ যথেষ্ট কষ্ট হয় মাটি মৈয়াওঁতে আমাৰ যথেষ্ট কষ্ট হয় আলি তুলি শালি তলি আলি দিওঁতে আমাৰ যথেষ্ট কষ্ট হয় এই কষ্টখিনি কৰাৰ লগে লগে আমি তাত কি খাওঁ আমি তাত ভীমকল খাওঁ ঠাণ্ডা পানী খাওঁ গতিকে এই খাদ্যটোতো চহৰীয়া মানুহে নেখায় আৰু সেই ভীমকলটো আমাৰ হাৰ্টৰ কাৰণে ভাল ঠাণ্ডা পানীটোৱে আমাৰ পেটটো পৰিষ্কাৰ কৰি ৰাখে গতিকে এই গোটেইখিনি কথাৰ পৰা এটা কথা প্ৰতীয়মান হয় যে চহৰীয়া যিটো খাদ্য চহৰীয়া যিটো বায়ু চহৰীয়া যিটো চালচলন চহৰীয়া মানুহৰ যিটো মানে শয়ন কৰা নীতি সেইটোৰ লগত আমাৰ গাঁৱৰ নীতিটো পাৰ্থক্য আছে আৰু সেই সেইটো মই অনুভৱ কৰোঁ যে চহৰৰ মানুহতকে গাঁৱৰ মানুহৰ স্বাস্থ্য ভাল আৰু সেইকাৰণে মই নিজে বিশ্বাস কৰোঁ যে গাঁৱত থাকি আমাৰ যিখিনি আমি সৰুৰ পৰা অভিজ্ঞতা হৈছে সেইফালৰ পৰা আমি আজিলৈকে দেখিছোঁ যে চহৰতকৈ গাঁৱত স্বাস্থ্য ভালে ৰাখে স্বাস্থ্য ভালে থাকে আৰু কৰ্মও আমি ভালকৈ সুকলমে কৰিব পাৰোঁ ধন্যবাদ